আমাৰ সেই শিপা বা স্মৃতিৰ বিষয়ে মনত পৰে যিহেতু বহুতো স্মৃতি জড়িত হৈ আছে সেই মানুহখিনিৰ লগত ধৰক মোৰ আইতা ককা মোৰ পুথা পুথাক মই যিহেতু লগ পোৱা নাই মাৰ পৰা বহুত শুনিছোঁ পুথা বিষয়ে তেওঁ এজন আৰ্মী বিষয়া আছিলে যিহেতু তেওঁৰ কথা বহুত শুনিছোঁ এনাইৰ পৰাও বহুত শুনিছোঁ তেওঁৰ কথা গতিকে তেওঁক চাবৰ বহুত মন থাকি গ'ল তেওঁ কেনেকুৱা আছিলে কি কথা তেওঁকতো মই তেনেকৈ দেখা নেপালোঁ ফটোতে যি অলপ দেখিছোঁ সেই সেইকাৰণে তেওঁক মানে তেওঁৰ লগত আকৌ লগ হ'বৰ কাৰণে বহুত মনটো থাকিলে বাকী মোৰ পাপাৰ ফালৰ আইতা আইতা দৌতি আছিলে আইতা আৰু দৌতিক মই লগ পাইছোঁ তেওঁলোকক সৰুতে তেওঁলোকৰ লগতে থকা যিহেতু খুব মৰম কৰিছিলে আইতা আৰু দৌতিয়ে বেছি মৰম কৰিছিলে আগতে একেলগে বহি ভাত খুৱাই দিছিলে এনেকুৱা আছিলে গতিকে সেইখিনি মৰম যিহেতু পাহৰিব নোৱাৰি যি হ'লেও সেইখিনি স্মৃতিয়ে এতিয়াও মই বহুতখিনি আমনি কৰে আইতা ককাহঁতক আকৌ লগ পাব মন যায় সেইবোৰ দিনলৈ ঘূৰি যাব মন যায় যি যেতিয়া পুৰণা এলবামটো খুলি চাওঁ আইতা ককাহঁতক দেখোঁ ধৰক আমি যিখিনি মোৰ পৰিয়ালৰ যিখিনি মানুহক মই হেৰুৱালোঁ তেওঁলোকৰ ফটো দেখোঁ লগত তেওঁলোকৰ স্মৃতিয়ে যথেষ্ট আমনি কৰে গতিকে সেইখিনি মানুহক আকৌ লগ পাবৰ বহুত ইচ্ছা যায়